অঁ অ' ফাংচন চালানে কি সেইদিনা জুবিনৰ কেনে লাগিল তে চাই

অঁ অঁ আৰু ভাল গাইছে ন অঁ অঁ নাই ইয়াৰ গান সকলোৱে ডেকা বুঢ়া সকলোৱে ভাল পাই না সেইটো এটা ভাল ভালে গাইছে কিন্তু লাষ্টৰ দিশে অলপ এই ফাল্টু অলপ কৰিছে অলপ চিলা চিলা গানটো অলপ সেই গাইছে তাকে য'ত লাষ্টৰ দিশে অলপ ফাল্টু হৈছে মই অলপ লাষ্টৰ দিশে অলপ সেনেহেন লাগিছে অলপ সেই ফাল্টু কৰিছে অলপ লাষ্টৰটো কি কি এলবাম গোৱা বুলি ক'লা অঁ তাকেইতো দিয়া তে সেই লগ পালে কথা পাতিম দে লগ কৰিম দে অঁ